হোটেল তিনিচুকীয়া হয়নে অঁ মই আপোনাৰ হোটেলত পিজ্জা অৰ্ডাৰ কৰিছিলোঁ এতিয়ালৈকে দিয়াহি নাই যে ডেলিভাৰী ল'ৰাজনকচোন মই ফোন মাৰিয়ে আছোঁ ফোনটোও ৰিচিভ কৰা নাই কি কৰোঁ বাৰু কওকচোন অঁ কেইবজাত মানে মই চাৰি বজাত অৰ্ডাৰ কৰিছিলোঁ এতিয়াতো পাঁচটা বাজিলেই মোৰ লোকেশ্য়নটো মোৰ লোকেশ্যনটো হৈছে বৰগুৰি পূব তিনিআলি নিয়েৰ এবাচি একাডেমি স্কুল হয় হয় মই অনলাইন পে'মেণ্ট কৰি দিছোঁ পইচাটো

মোৰ আগতেও আপোনাৰ হোটেলত অৰ্ডাৰ কৰিছোঁ কিন্তু এনেকুৱাটো হোৱা নাই আনকালে এইবাৰহে প্ৰথম হৈছে সদায়তো ডেলিভাৰী ল'ৰাটোৱে ভালদৰে দিয়েহি এইবাৰ বা কি হ'ল ফোনটোও ৰিচিভ নকৰে পইচাটো ৰিফাণ্ড হ'ব নেকি বাৰু ঠিক আছে তেন্তে মই আধা ঘণ্টা সময় চাইছোঁ আধা ঘণ্টাৰ ভিতৰত নাহিলে কিন্তু মোক পইচা ৰিফাণ্ড কৰিব লাগিব দেই বেয়া নাপাব আপুনি